অঁ এইয়া বহি আছোঁ খালোঁ খালোঁ এই খেতি পথাৰ বানে সব নিলে নহয় তোমালোকৰ আকৌ ৰুলোঁ আক' ক'ত হ'ব আৰু আমাৰ তিনিবাৰ ৰুলোঁ গোটেইখন মাৰিলে ইচ ইঞ্চুৰেঞ্চ নাই কৰা আকৌ সেইটোহে একো নাপালোঁ একো পোৱা নাই একোৱে নাপালোঁ এতিয়া এম এল এ আহিছিলে আহি চাই দেখিলে ম গোটেইখন ম মৰিলে হেৰিত অলপ কিবা কিবি আৰু খোৱা বস্তু দাইল চাউল অলপ দি থৈ গ'ল আৰু সেইয়াই খাই আছোঁ অঁ ইঞ্চুৰেঞ্চ কথা সুধিছিলে নাই কৰা কৰিবলৈ নহ'ল ডেট পাৰে হৈ গ'ল ন এতিয়া এতিয়া কৰিলে হ'ব জানো কৰিব লাগে কৰিছিলি ভালেই হ'ল পাই আমি কৰিব নোৱাৰিলোঁ অ' অ' কৰিলে অহা বছৰ কৰিবই লাগিব আৰু বহুত টকা গ'ল খেতিত

ৰুৱা তোলা কঠীয়া তোলা ৰুৱা এইবোৰ হাল বোৱা বহুত টকা গ'ল লাষ্টত একোৱে নহ'ল দেখোন তিনিবাৰ ৰুব লগা হৈছে এতিয়া বা কি হয় আৰু অহ অঁ

অঁ আমি নজনাৰ কাৰণেহে এনেকুৱা হ'বলৈ পালে আমি ভাবিছোঁ আৰু দিবই আৰু এম এল এ আহিছে সেইটোৱে কথা ভুল হ'ল এশ টকাকৈ লাগে ন কি কি লাগে হেৰি ইঞ্চুৰেঞ্চত অঁ ৰছিদ আৰু অঁ অনলাইন কৰিব লাগে ন আৰু টকা এশও লাগে নি অঁ এনেইতো কৰিব পৰা হ'লহেঁতেন এতিয়া কৰিলে হ'ব জানো অহা বছৰ কৰিব লাগিব নহ্ অঁ

আমাৰ আমাৰ বহুত লছ আৰু মগজ বেয়া হৈ গৈছে উপায় নাই তেনেহ'লে তোমালোকৰ পইচা পালা অঁ অঁ আমাৰ ফালেহে দিগদাৰ হ'ল কি কৰিম আৰু এতিয়া অঁ হ'ব হ'ব হ'ব হ'ব অঁ